মোৰ পৰিয়ালৰ বিষয়ে ক'বলৈ গ'লে দেখোন বহুতেই হ'ব কাৰণ মই জইন ফেমিলী মানে গোটেইবিলাকৰ একেলগেই থাকোঁ ঘৰত গোটেইবিলাক আমাৰ একেলগেই থাকে এঘাৰজন সদস্য সদস্য সৰু চাৰি পাঁচজন আৰু ডাঙৰ বহুত আছে খুৰা খুৰীমা আইতা মা দেউতা ভন্টি বাবু এনেকৈ মিলি আমি এঘাৰজন সদস্য আমাৰ পৰিয়ালৰ আৰু থাকিও বহুত ভাল লাগে সকলো সময়তে ফূৰ্তি উৎসৱত ফূৰ্তি সকলো সময়তে ফূৰ্তি কৰি থাকোঁ সেনেকৈ ঘৰত থাকি মোৰ বহুত ভাল লাগে কাৰণ আমাৰ পৰিয়ালটো গোটেইখিনি লগ হৈ থাকোঁ বাবে আৰু বন্ধুবৰ্গৰ লগতো বহুত ভাল লাগে কাৰণ বন্ধুবৰ্গৰ লগ পালে বহুতো ফূৰ্তি ওখল মাখল পৰিৱেশ সৃষ্টি হয় আৰু বহুত সময় কটাব পাৰোঁ বহুতখিনি ক'ব ঘৰত ক'ব নোৱাৰা কথা বন্ধুবৰ্গক ক'ব পাৰোঁ সেইকাৰণে বন্ধুবৰ্গৰ লগত থাকিও ভাল লাগে মোৰ বন্ধুবৰ্গ ক'ব গ'লে বহুত আছে শিক্ষা জীৱনত লগ পোৱা স্কুলত লগ পোৱা বন্ধু তাৰপিছত কলেজত লগ পোৱা বন্ধু হোষ্টেলত লগ পোৱা বন্ধু বন্ধুবৰ্গ বহুত আছে এনেকৈ থাকি ভাল লাগে আৰু